এক ব'হাগ দুহেজাৰ ছয় ছয় মাঘ দুহেজাৰ চাৰি আঠাইছ আহাৰ দুহেজাৰ চাৰি বাইছ জেঠ দুহেজাৰ পাঁচ তেইছ ফাগুণ দুহেজাৰ ছয়